অঁ ক'ত অঁ অঁ ঠিক আছে হেৰি নহয় কথা এটা ন আলোচনা কৰিবলৈ আছে যে কথালৈ গতিকে সোনকালে মিটিঙ এখন দি দেৰি কৰি অঁ গাঁৱত বৰ এইবােৰ ধেৰ কিবা কিবি হৈছে আৰু মানে পৰিস্থিতি ভাল নহয় ৰাতি এইপিনে দুই নম্বৰি গাড়ী চাৰীবিলাক অহা যোৱা কৰি আছে

গতিকে যিমান পাৰোঁ সোনকালে বুজি পাইছোঁ

এই কেইজনমান গাঁৱৰ ল'ৰাকে হেৰি কৰি একদিনতে মিটিং এখন দি কথাটো ভালকৈ আলোচনা বিলোচনা কৰি গাঁৱৰ বয়সস্থ দুজন মানকো এনেকে মাতি ডেকা চামক বিশেষকে উলিয়াই আনিব লাগিব যিমান পাৰোঁ সোনকালে মিটিংখন দেওবাৰ মানে দিলে ভাল হ'ব নেকি বেলেগবাৰটো মানুহবিলাক নেথাকে

গাঁওবুঢ়াকো পাৰিলে নিমন্ত্ৰণ কৰি দিয়া ভাল হ'ব

গতিকে যিমান সম্ভৱ সিমান সম্ভৱ এই গাঁৱৰ উঠি অহা ল'ৰাখিনী অলপ গোটাই লগতে ফোন চোন কৰি কথাটো এদিন মই কালি তিনিআলিতে পায় দুটা মানক কৈছিলোঁ বোলো এটা কথা নহয় গাঁৱৰ পৰিস্থিত ভাল নহয় গতিকে দুই এজন এনেকে ল'ৰা গোট খায় ভালকে মিটিং এখন পাতি চৰকাৰৰ ফালৰ পৰা সহায় থানা ফালৰ থানাৰ লগতো যোগাযোগ কৰি ভি ডি পি পাৰ্টি এটা গঠন কৰি আৰু আজিকালি চৰকাৰে কিবা কিবি সুবিধাও দিছে পইচা এটাও দিয়ে কিবা কিবি সা সৰঞ্জাম চৰকাৰৰ ফালৰ পৰা দিয়ে বুলি শুনিছোঁ তাকে এটা প্ৰচিডিংটো ভালকৈ বনায় ক'ত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি কি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰি আৰু ওচৰতে আমাৰ এখন গাঁৱৰ ভি ডি পি পাৰ্টি এই এটা আছে বুলি শুনিছোঁ সিহঁতৰ গাঁৱত কি কেনেকে সেহঁতি পাৰ্টিটো বনালে কি কি প্ৰচিডিং কি কি কেনেকৈ কি কৰিব লাগিব মানে চব বস্তুবােৰ আলোচনা কৰিব লাগিব ক'ত ক'ত কি কেনেকে এপ্লাই কৰিব পাৰি কিবা এপ্লাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে নে কিবা কৰিব লাগে

নহয় আপুনি আকৌ থাকিব লাগিব দেই আপুনি নাথাকিলে আকৌ এইখন বৰ জেমেলা হ'ব আপুনি এতিয়া আগভাগ লৈ এনেকে মিটিং মাতাং আগভাগ লৈ থাকে এই আপুনি থাকি ৰাইজক মানে ধৰক উঠি অহা ল'ৰা কেইটাক আপুনি দুই আখৰ ভালকে বুজাই মেলি ভালকৈ আলোচনা কৰি গাঁৱতো তেনেকুৱা এনেকুৱা মানুহ নাই যোনে পটকে এনেকে মানুহ গোটাব পাৰিব বা কথা কেইটাও বুজাই কব পাৰিব লাগিব ন

হয় বুজিছোঁ বুজিছোঁ দেৰি নহয় মই সিহঁতক কৈছোঁ গতিকে অতি সোনকালে মোও থানাৰ লগতো এদিন কথা এটা পাতিছিলোঁ গতিকে কথাটো থানাৰ লগত সম্পূৰ্ণ জড়িত হ'ব লাগিব কেলে কিবা এটা কেছ হ'লে লগে লগে প্ৰথম জনাব লাগিব ভি ডি পি পাৰ্টিয়ে গাঁওবুঢ়া হওক থানা থানা হওক তাত জনাব লাগিব গতিকে বা এটা বেয়া পৰিস্থিতি হোৱাৰ আগতেই যদি আমি ভি ডি পি পাৰ্টিটো গঠন কৰি গাঁওখনৰ সুৰক্ষাটো কথা দৰকাৰী বহুত

বুজিছোঁ বুজিছোঁ

তাকে কথাটো ভালকে আলোচনা কৰি

হয় এতিয়া হেৰি আপুনি কি কৰি আছে এতিয়া

মই তিনিআলিৰ ফালে ওলাই আহিলোঁ ঘৰত থাকি থাকি আমৰি লাগিছে দিনটো দেউবাৰ আজি

তাকে আপোনাক ল'ব পোৱা নাই এইকেইদিন দেখাও নাই তাকে বোলো ফোনটায়ে কৰোঁ

গতিকে কমিটিখন অতি সোনকালে গ্ৰহণ কৰিব লাগিব আপোনাক মই জনাম অঁ

ঠিক আছে তেতিয়াহ'লে আপুনি কি বেলেগ এদিন লগ পাম আকৌ সেইদিনা ফোন কৰিম হ'ব